হেল্ল' দাদা হয় মই অথনি আপোনাৰ গাড়ীত গৈছিলোঁ যে চিনি পাইছেনে হয় হয় হয় খুব ভাল লাগিল দেই আপোনাৰ ব্যৱহাৰ পাতি আপুনি ইমান ধুনীয়াকৈ গাইড কৰিলে মই আচলতে তেজপুৰলৈ যোৱাই নাছিলোঁ তেনেকৈ যোৱা হয় যদিও ইমান বেছি ঘূৰা পকা কৰা নহয় আৰু আজি আপোনাৰ নিচিনা এজন চালকক লগ পাই বা দাদাক লগ পাই আপোনাক বহুত ভাল লাগিলে আপুনি ইমান ধুনীয়াকৈ গাইড কৰি সকলোবোৰ দেখুৱাই দিছে আজিৰ দিনত আচলতে সকলোকে বিশ্বাস কৰিবলৈ টানতো কিন্তু আপোনাক মানে আপোনাৰ কথা মই এতিয়া ঘৰত কৈয়ে আছো আপুনি ইমান ধুনীয়াকৈ নিলে বস্তু চস্তুবিলাকো দঙা মেলা কৰাত সহায় কৰি দিলে এইখিনি মই অকলে থকা হ'লে মই কেতিয়াও নোৱাৰিলোহেঁতেন আপুনি থকাৰ কাৰণে এইখিনি মই সুবিধাকণ হ'ল আৰু গতিকে আপোনাক মই অন্তৰৰপৰা আন্তৰিক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি মোক হ বহুত বেছি সহায় কৰিলে আৰু ভৱিষ্যতে দাদা মই আপোনাক ফোন কৰিম আপুনি যাতে সহায় কৰে আৰু যদি তেজপুৰলৈ যাব লগা হয় তেতিয়াহ'লে মই আপোনাক নিশ্চয় মই কণ্টেক্ট কৰিম মই আচলতে চহৰখনৰ আঁতি গুৰি মাৰি নেজানোৱেই আৰু আজিকালি সকলোৱে কৈ নিদিয়েতো আজিকালিৰ দিনত অলপমান দিগদাৰো হয় দিয়কচোন কাকনো সুধিম আৰু কথাবোৰ কোনেও ভালদৰে তেনেকৈ নকয় নিজৰ নিজৰ লৈয়ে ব্যস্ত হৈ থাকে তেনেকুৱা অৱস্থাত আপোনাৰ নিচিনা এজন ব্যক্তি পাই আজিৰ দিনতো যথেষ্টখিনি মানে উপকৃত হ'লোঁ আৰু এইটো মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ আপোনাৰ এই সহায়খিনিৰ কথা হয় হয় হয় ঠিক আছে হ'ব দাদা ৰাখিছোঁ দিয়ক ধন্যবাদ